মই গছৰ বৃদ্ধিৰ বাবে বা তাৰ বেমাৰৰ প্ৰতিকাৰৰ বিষয়ে বিশেষত আমাৰ ইয়াত গাঁওসেৱকৰ অভাৱ সেয়ে মই ইউটিউব ব্যৱহাৰ কৰোঁ ইউটিউবত চাওঁ যেনে ভোট জলকীয়াবিলাকৰ বেমাৰ হয় পাত মোজোৰা পৰা বেমাৰ হয় কেতিয়াবা ফল পচি যায় তেতিয়া তাত তেওঁলোকে বিভিন্ন ঔষধৰ বিষয়ে কয় আৰু আমাৰ ঘৰত বনোৱা কিছুমান সামগ্ৰীৰ কথাও কয় সেইবিলাক স্প্ৰে' কৰিব পাৰোঁ যেনে হালধি প্ৰথম হ'ল হালধিৰ কথা তেওঁলোকে কয় গুৰি হালধিটোৰ কথা হালধি তাৰ পিছত ছাৰ্ফৰ কথাও কয় কেতিয়াবা জলকীয়াবিলাকৰ গুৰিত পিপৰাই ধৰি জলকীয়াডাল বেয়াকৈ আক্ৰমণ কৰে তেতিয়া তাত আমি ছাৰ্ফ আৰু নিমখ এনেকৈ দিব লাগে নিমখটো বাৰু ওপৰত মানে দিয়াহে বস্তু তলত কমকৈ দিব লাগে কিন্তু হালধি দিব লাগে ছাৰ্ফ দিব লাগে এইবিলাক দিলে গছডাল পুনৰ সজীৱ হৈ উঠে সেনেকুৱাধৰণৰ বস্তু আমি ইউটিউবৰ জড়িয়তে আমি লাভান্বিত হৈছোঁ এনেই আৰু কিছুমান খেতিয়ককো আমি সুধোঁ ওচৰৰ আগত কৰা খেতিয়কৰ পৰাও আমি দুই এটা পৰামৰ্শ লওঁ